এই কি কৰিছ অঁ অঁ মইয়ো আছো এই এই বিয়াখনলৈ মাতিছে নি বাৰু যাবা নেকি অঁ অঁ আমাকো মাতিছে যাবলৈ পিন্ধি যাবলৈকে ভাল কাপোৰ এযোৰো নাই নহয় বিশাললৈকে যাম আহিবা বিশাললৈকে যাম আহিবা অঁ অঁ আহিবা আমি দুটামান বজাত যাম নহ'লে অঁ অঁ আহিবা দুটামান বজাত যাম আৰু